আমাৰ ৰাজ্যৰ অসমীয়া ভাষা বুলি ক'বলৈ হ'লে ভাষাটোৱে বহুত ভূমিকা মানে অৱলম্বন কৰিছে কাৰণ কেলে আমাৰ শিক্ষা ব্যৱস্থাটো অসমীয়া হ'লে কি হয় আমাৰ যিহেতু মাতৃভাষা অসমীয়া আমি বুজিবলৈ ভাল পাওঁ আৰু দুখীয়া মানুহখিনি অগ্ৰগতি কৰিবলৈ আগবাঢ়িবলৈ সিহঁতি বেলেগ ভাষা বুজি নাপায় অসমীয়া ভাষাটোৱে বুজি পায় আৰু কি হয় আমাৰ ধনী মানুহখিনি ত বেলেগ ভাষা জানে বাট ধনী মানুহখিনি কথা কোৱা নাই আমাৰ দুখীয়া মানুহখিনি আগবাঢ়িলেহে সমাজখন আগবাঢ়িব কাৰণ কেলে মানে যোনটো গতিশীলতা সেইখিনি সৰু পৰা ডাঙৰ হ'লেহে আগবাঢ়ে সমাজখনো আগবাঢ়িব আৰু যি আমাৰ তলৰ মানুহখিনি আছে দুখীয়া মানুহখিনি আছে সেই মানুহখিনি শিক্ষাটো খুবেই প্ৰয়োজন কাৰণ তেওঁলোকে আ আমাৰ সমাজখনক কু সংস্কাৰ হওক বা বিভিন্ন ধৰণৰ বেলেগ বেলেগ সেই দি ভৰ্তি মানে এটা ভৰি আছে আৰু এইবোৰ আগবাঢ়িবলৈ এইবোৰ নাইকীয়া হ'বলৈ শিক্ষা বস্তুটো খুব ইম্পৰ্টেণ্ট শিক্ষাটো দৰকাৰ শিক্ষা আহিলেহে আমাৰ নাৰী সুৰক্ষাৰ কথাই হওক বা সমাজত যিবিলাক কু প্ৰথাবিলাক আছে তাৰ অন্ধবিশ্বাস আছে এইবোৰ দূৰীকৰণ শিক্ষাৰ দ্বাৰাই হয় আৰু শিক্ষা আৰু এইবোৰ হ'বলৈ আমি বুজি পাব লাগিব আৰু বুজি পাম কিহেৰে আমি অসমীয়া ভাষাৰে কাৰণ আমাৰ মাতৃভাষা অসমীয়া আৰু সেই অসমীয়া ভাষা দিহে আমি বুজি পাব পাৰো এতিয়া কথাটো হ'ল যে এই অসমীয়া ভাষাটোৱে আমাৰ সৰু সুৰা ল'ৰা ছোৱালীবিলাক যি আমাৰ নিম্ন ছে নিম্ন শ্ৰেণী বা যি অতি দৰিদ্ৰ লোক আছে সেই ল'ৰা ছোৱালীখিনি অসমীয়া ভাষা মাধ্যমত পঢ়ে আৰু এই অসমীয়া ভাষা মাধ্যমত পঢ়িয়ে তেওঁলোকে ভৱিষ্যতে তেওঁলোকে শিক্ষা লাভ কৰি ডাঙৰ ডাঙৰ পদবীত তেখেতে তেখেতসকলে আসন গ্ৰহণ কৰিছে আমি দেখিছোঁ আৰু তেওঁলোকে কি কৰিছে সমাজখন পৰিৱৰ্তনৰ দিশত অগ্ৰগতি কৰি মানে আগবাঢ়িবলৈ তেওঁলোকে লৈছে সমাজখন পৰিৱৰ্তন কৰিছে আওপুৰণি চিন্তা ধাৰাবিলাক দূৰী দূৰ কৰিছে আৰু সমাজখন বৰ্তমান অসমখন হওক বা ভাৰতবৰ্ষখন ভাৰতবৰ্ষখন আগবাঢ়িবলৈ তেওঁলোকে অৱদান আগবাঢ়িছে যদি সেইটো যদি বেলেগ ভাষাত হ'লে হয় হয়তো ইমানখিনি বুজি নাপালে হয় মানহৰ বুজি পাবলৈ ক্ষমতাটো নহ'লে হয় বেলেগ ভাষাত অতি কঠিন হ'লে হয় সেয়েহে অসমীয়া ভাষাতে প্ৰত্যেকটো বস্তু অসমীয়া ভাষাই শিক্ষা মানে কি আমাৰ আনুষ্ঠানিক শিক্ষাই নহয় প্ৰতিটো শিক্ষা খেতি পৰা আদি কৰি আমি কিছুমান জ্ঞানো আমি ক'ৰবত কিবা এটা দেখিলোঁ তাত শিক্ষা হয় নহয় আমি ৰাস্তাই ঘাটে গৈ থাকোতে আমি যাত্ৰা ব্যৱস্থাত আমি কেনেকৈ ট্ৰাফিক চিগনেল ব্যৱহাৰ কৰিব লাগে ট্ৰাফিক চিগনেলবোৰ কেনেকৈ আমি চাই মেলি আমি কেনেকৈ ৰাস্তা অহা যোৱা কৰিব লাগে এইবোৰ সকলো বস্তু আমি ৰাস্তাত আমাৰ বহুতো বহুতো ধৰক ভাল ভাল কথা আমাৰ ৰাস্তাত দেখিব পৰা আছে য'তে ত'তে থু পেলাব নালাগে পৰিষ্কাৰ কৰি থব লাগে এইবোৰ অসমীয়া ভাষাত লিখা থাকে যাতে সকলো মানুহে বুজি পায় আৰু বুজি পাই সেইবোৰ অৱলম্বন কৰে আৰু মানুহে তেতি মানে এইবোৰ অৱলম্বন কৰি সমাজখন সুস্থিৰ কৰি তুলিব পাৰে ঠিক আছে